হাঁহ কুকুৰা সামগ্ৰীসমূহ প্ৰচেছ কৰা কিছুমান সাধাৰণ পদ্ধতি আমি আমাৰ গাঁও অঞ্চলত আমি হাঁহ কুকুৰা পুহোঁ আমি হাঁহ কুকুৰা পুহি জীৱিকাও আমাৰ আমাৰ উন্নত হয় আমি হাঁহ কুকুৰা পুহোঁ হাঁহ কুকুৰা কেনেকৈ আমি প্ৰতিপালন কৰিব লাগে সেই বিষয়ে আমি জানো হাঁহ কুকুৰা পুহিলে হাঁহৰ এতিয়া হাঁহ হাঁহ বা কুকুৰা আমি কণীটো সেইটো বিক্ৰী কৰিও আমি খাব পাৰোঁ সুন্দৰভাৱে তেওঁলোকক এতিয়া হাঁহ এটা হাঁহত আমি যদি ডাঙৰ কৰি সৰুৰ পৰা তেওঁলোকক আমি ডাঙৰ কৰি বিক্ৰী কৰিলে আমি এটা হাঁহত ছশ টকা সাতশ টকা সেনেকৈ আমি উপাৰ্জন কৰোঁ টকা এতিয়া হাঁহ হাঁহ বা কুকুৰা এটাতো পাঁচশ এহেজাৰ সিমানখিনলৈকে আমি টকা পইচা পায় আমি নিজেই সুন্দৰভাৱে আমি জীৱিকা আমি উন্নত নিজে কৰিব পাৰোঁ আমাক যে অকল চাকৰি কৰিলে ধন আহে বা সেইটো নহয় আমি হাঁহ কুকুৰা পুহিও আমি বহুত ধুনীয়াকে আমি ঘৰখন চলিব পাৰোঁ এতিয়া এটা কণী কণী এটাৰ দাম কুকুৰা কণী এটা দামেই দছ টকা এটাতে আমি যদি দছটা বিক্ৰী কৰো এশ টকা পাওঁ সেনেকৈ আমি ধুনীয়াকে চলিব পাৰো আৰু হাঁহ কুকুৰা প্ৰতিপালনো যেনে আমি যিমান যেনেকে আমি হাঁহ কুকুৰা পুহোঁ বা আমি প্ৰতিপালন কৰিব লাগে তেতিয়াই হ'ব এনেই আমি হাঁহ কুকুৰা ঘৰত থৈ দিলেও নহ'ব আমি আৰু কিছুমান মানুহে হাঁহ কুকুৰা নেখায় কিছুমানে কিন্তু হাঁহ কুকুৰাটো মাংস সদায় আমাক লাগেই গাঁৱত বা কিছু আমি বাহিৰত এতিয়া হোটেল চোটেলত দিওঁ হাঁহ কুকুৰা নিদিলে আমাৰ নহয় আমাক এতিয়া বেপাৰী আহি হাঁহ কুকুৰা লৈ যায় ধুনীয়াকে আমি বিক্ৰী কৰোঁ আমি টকা পইচা পাওঁ হাঁহ কুকুৰাৰ পৰা আমি বহুতখিনি উন্নতি কৰোঁ